হয় মই গান গাই বা গীত গাই যদি কাৰোবাৰ মনত যদি আনন্দ দিবলৈ পাৰোঁ তেতিয়া মোৰ মনটো মানে মোৰ মনত কেনেকুৱা অনুভৱ হ'ব মই নিজে বাৰুনো বুজাই ক'বলৈ নোৱাৰোৱে তেনেকুৱাবিলাক ক্ষেত্ৰত মই তেনেকুৱা ক'ৰবাত যদি গান বা নাম চাম দিবলৈ মেলিবলৈ যাওঁ তেনেকুৱাত মানুহে বহুত সেইবিলাকৰ মানে শুনি পিনি যদি ভাল পায় মানুহে উৎসাহ দিয়ে যে তই পাৰিবি কেলে নোৱাৰিবি বুলি তেনেকুৱা উৎসাহ দিয়ে মানে মানে তোৰ সুৰটো ভাল বা তোৰ মাতটো ভাল তেনেকুৱাবিলাকত মানে উৎসাহ দিয়ে তেতিয়া মোৰ মনটো ভাল লাগে আৰু এনেকুৱা উৎসাহ দিছে যেতিয়া মই পাৰিম কেলে নোৱাৰিম বুলি এনেকুৱা উৎসাহ এটা আহি যায় সাহস এটা আহি যায় মানে তেনেকুৱাত আৰু মোৰ মানে নিজকে প্ৰাউড হয় আৰু মানে মোৰ গানৰ মোৰ নিজৰ মানে মোৰ নিজৰ গীতে কাৰোবাৰ মনত যে আনন্দ দিছে দিলে তেনেকুৱাত মানে ভাল লাগে আকৌ ক'ৰবাত বিয়ানাম যদি বিয়া ঘৰৰ যদি বিয়ানাম এটা দিওঁ তেতিয়া মই বিয়ানাম দিলে মানে মানুহবিলাকে কয় তোৰ সুৰটো ভাল লাগিছে ভাল লাগিছে তেনেকুৱাবিলাক ক্ষেত্ৰত মানে কয় আৰু মানুহবিলাকে কয় মোৰ ভাল লাগে মোৰ অনুভৱটো মানে মই বুজাই ক'বলৈ নোৱাৰো বহুত ভাল লাগে তেনেকুৱাবিলাকৰ ক্ষেত্রত কোনোবাই যদি কাবাৰ যদি মন চনবিলাকো বেয়া লাগি থাকি মেলি থাকে বেয়া লাগিলে মানে মই যদি গান এটা গাই দিওঁ তেতিয়া মন চনবিলাক যদি তাহাঁতৰ ভাল লাগি যায় মোৰ মনৰ কথা বা এনে ক'ব নালাগে মই অনুভৱেই হ'ব নোৱাৰে অনুভৱ মানে মই বুজাব নোৱাৰোঁ আৰু কেনেকুৱা ধুনীয়া অনুভৱ হ'ব ভাল অনুভৱ হ'ব অনুভৱটো মই বুজাবলৈ নোৱাৰো মানে ইমান ধুনীয়া লাগিব তেনেকুৱাত কাবাৰ সৰু ল'ৰা ছোৱালীও যদি কান্দি মেলি থাকে মই যদি নিচুকণী গীত এটাকে যদি গাই মেলি দিওঁ তেতিয়া ল'ৰা ছোৱালী যদি যদি শান্ত হৈ যায় মোৰ তেতিয়া ভাল লাগিব আৰু তেনেকুৱাবিলাক ক্ষেত্ৰত আকৌ কোনোবাই যদি মন চনবিলাক বেয়া লাগি থাকে মই যদি কিবা এটা গান গাই দিওঁ তাহাঁতৰ যদি জমনি লাগে বা হাঁহি উঠে তেনেকুৱাবিলাকতো মোৰ ভাল লাগিব যে মই কিবা এটা গাই দিলোঁ বোলে তাই মনটো ভাল লাগি গ'ল হাঁহিছে তেনেকৈ বুলি মানে মোৰ ভাল লাগিব আৰু কোনোবাই কিবা ক্ষেত্ৰত যদি দুখ চুখ লাগি থাকে এতিয়া মই যদি কিবা এটা গান গাই জমনি কৰি দিওঁ বা হাঁহি হঁহুৱাই দিওঁ তেতিয়া মোৰ ভাল লাগিব আৰু তেনেকৈ কিছুমান ক্ষেত্ৰত ভাল লাগে গান চানবিলাক গাই পিনে আকৌ মই মোৰ মনটো বেয়া থাকিলে মই নিজে গীত গায়ো মোৰ মনটো মই নিজে ভাল লগাই লওঁ কোনোবাই তেনেকৈ মানে নিজক গীত গাই নিজে হ'লেও ভাল লগাই লওঁ মনটো আকৌ লোকক গাই মেলি শুনালে মানে লোকৰো ভাল লাগে তেনেকৈ কয় মানে মোক মোক কোনোবাই কয় তেনেকৈ যে গান এটা গাচোন শুনি ভাল লাগে বুলি কয় শুনিলে মানেতো জমনি লাগে বা ভাল লাগে মনটোকে পাতল হয় বুলি তেনেকৈ কয় তেতিয়া ভাল লাগে মোৰ ভাগেও ভাল লাগে তেনেকুৱাবিলাক ক্ষেত্ৰত মানুহবিলাকে যেতিয়া ক'ব দে তোৰ তই গান এটা গালে মানে মনটো ভাল লাগি যাব গাচোন বুলি তেতিয়া মই গাওঁ গালে মানে মানুহবিলাকে কয় যেতিয়া ভাল লাগিছে বুলি তেতিয়া মোৰ মনটো বহুত ভাল লাগে অনুভৱ মানে মই নিজে বুজাব নোৱাৰোঁ ভাষাৰে বহুত ভাল লাগে কি কৰোঁ কি নকৰোঁ লাগি যায় যে মই যে কাবাৰ কাৰোবাৰ মনত ভাল লগাবলৈ পাৰিছো তেনেকৈ বুলি মানে এটা মানে বহুত ভাল লাগি যায় আৰু তেনেকুৱা এইবিলাক ক্ষেত্ৰত